কেইবছৰমান আগৰ পুৰণি মোবাইল আৰু বৰ্তমানৰ স্মাৰ্টফোনৰ মাজত যথেষ্ট পাৰ্থক্য আছে কিয়নো আগতে আমি সৰু মোবাইল কিপেড মোবাইল ব্যৱহাৰ কৰিছিলোঁ তাত কিন্তু আমাৰ স্মাৰ্টফোনৰ কোনো কাম কৰিব পৰা নাযায় আৰু তে ব্যৱহাৰটো খুব কম আছিলে কিন্তু এতিয়া স্মাৰ্টফোনৰ নেটৱৰ্ক সংযোগে আগৰ তুলনাত এতিয়া বহু কাম কম সময়ৰ ভিতৰতে কৰিব পৰা হৈছে কিয়নো আমি হোৱাটছাএপ গুগল পে' ইত্যাদিৰ দ্বাৰা কিমান কাম নেটৱৰ্কৰ যোগেদি কৰিব পাৰোঁ সেইটো সময়ত এই সময়ত মই মোৰ এয়াৰটেল চিম ব্যৱহাৰ কৰোঁ এয়াৰটেল চিমৰ কাৰণে মই মাহিলী ডাটা পেকৰ বাবে মই টু নাইণ্টি নাইন টকা খৰচ কৰোঁ